হাঁহ কুকুৰা বেমাৰ হ'লে আমি প্ৰায়ভাগ মানে ধৰক গৰম পানী ব্যৱহাৰ কৰোঁ আৰু ভেকচিন দিয়াও তিনি মাহৰ মূৰে মূৰে ভেকচিন বেজী দিয়াওঁ আৰু কুকুৰাৰ ভালকৈ মানে সজাত ঢাকি ৰাখোঁ আৰু চাৰিও কিনাৰ পলিথিনেৰে ঢাকি ভালকৈ গৰম কৰি ইহঁতক থওঁ কুকুৰা হ'ল বেছি কুকুৰা মই প্ৰথমে যেতিয়া প্ৰথমে পুহিছিলোঁ হেৰি কুকুৰা পো মানে পালন কৰিবলৈ লৈছিলোঁ মই প্ৰথমতে মোৰ কুকুৰা বেমাৰৰ কাৰণে সকলো কুকুৰা মৰি গ'ল আৰু মই সেইবাবে গোটৰ পইচা লৈ আকৌ কুকুৰা পুহিবলৈ ল'লোঁ কাৰণ এবাৰ নষ্ট হ'ল বুলি মই এৰি দিয়া নাই আকৌ মই ইহঁতক পুহি মানে গোটৰ পইচা লৈ ইহঁতক পুহিবলৈ ধৰিলোঁ কুকুৰা মানে গোটৰ লোন ল'লোঁ লোন লৈ কুকুৰা পুহিবলৈ আকৌ হেৰি কৰিলোঁ আৰু পশু চিকিৎসক যেনেকৈ হাঁহ কুকুুৰাৰ পশু যেনেকৈ আছে চিকিৎসকৰ পৰা মই পৰামৰ্শ ল'লোঁ যে এই কুকুৰাখিনি মোৰ কেলে মৰিলে তেতিয়া তেওঁ ক'লে ঠাণ্ডাৰ কুকুৰা ঠাণ্ডা পোৱাৰ কাৰণে মৰাইলে মৰিলে ইয়াৰ কাৰণে ভেকচিন আছে আৰু কুকুৰাক ভালকৈ ঢাকি চাৰিও কিনাৰ ভালকৈ ঢাকি থ'ব লাগিব আৰু কুকুৰাৰ টাইমে টাইমে ভেকচিন দিব লাগিব সেইকাৰণে আমি কুকুৰা পোহাৰ আগতে পূবা পশ্চিমাকৈ মানে হেৰি ঘৰ বনাব লাগিব যিটোত আমি কুকুৰা থ'ম সেই ঘৰটো ধুনীয়া পূবা পশ্চিমাকৈ হ'ব লাগিব আৰু ৰ'দ পৰিব লাগিব ৰ'দ য'ত সেমেকা জেগা যদি গছৰ তল হয় বাঁহৰ গছৰ তল হয় গছৰ সেনেকা তল হ'লে নহ'ব গছৰ তল হ'লে কি হয় বস্তুটো জেকা মাটিডোখৰ জেকা হ'লে বস্তু তলৰ পৰা ঠাণ্ডা সোমায় সেইকাৰণে এনেকুৱা হ'ব লাগিব জেগাডখৰ ৰ'দমূৰীয়া আমি ঘৰ যেতিয়া আমি পশুপালনত থোৱাৰ যেতিয়া আমি বনাওঁ ঘৰটো সেই ঘৰটো হ'লে প্ৰথম ৰ'দমূৰীয়া হ'ব লাগ মানে পূবা পশ্চিমাকৈ যেনেকৈ ৰ'দ পৰে সেনেকুৱা জেগা এটা ল'ব লাগিব আৰু ঘৰ পৰিষ্কাৰ হ'ব লাগিব তলটো নে মাটিৰ পৰা প্ৰায় মানে তলটো হেৰি পকা কৰি দিব লাগিব যদি হয় সুবিধা অনুসৰি পকা কৰি দিব লাগে নহ'লে ভেটি মাটিৰে ভেটি পূৰা উঠাই দিব লাগিব অলপ ওপৰলৈকে আৰু মাটিৰ ভেটিটো দি পূৰা তললৈকে পূৰা হেৰি কৰি বাঁহৰ বেৰ দি ধুনীয়াকৈ চেলেঙি দি গুঠি ভালকৈ সিহঁতক মানে ঘৰটো বনাব লাগিব মানে যিটো আমি ঘৰ বনাম কুকুৰা থ'বলৈ ঘৰটো মানে মই পৰামৰ্শ ল'লোঁ আৰু চিকিৎস পশু চিকিৎসকৰ পৰা তেওঁলোকে মোক ক'লে যে তেতিয়া তেনেকৈ কৰিবা তেতিয়া মানে ধৰক কুকুৰা ভালকৈ থাকিব মই প্ৰথমতে মানে ধৰক তেনেকুৱা ভেটি তুলি ল'ব লাগিছিলে বা সেইবোৰ মই নাজানিছিলোঁ তাৰপিছতে আৰু কুকুৰা ধৰ দুই প্ৰকৃতিৰ কুকুৰা আমি পুহিব লাগিব যেনে ধৰক সোণালী কুকুৰা আৰু লোকেল কুকুৰা লোকেল কুকুৰা মানে লোকেল কুকুৰা এনেকুৱাও ৰ'দমূৰীয়া জেগা হ'লে লোকেল কুকুৰা আমি এনেকৈ গাৰ্ মানে বা ঘৰৰ পিছত চোতাল যিটো আছে ডাঙৰ চোতালত মেক্সিমাম ডেৰ দুঘণ্টা আমি এৰি দিওঁ আৰু সেই কুকুৰাবিলাকক আমি মানে ৰ'দমূৰীয়া জেগাত মানে ধৰক ৰ'দ পোৱা যেনেকৈ ৰ'দ পাই তেনেকৈ জেগাত আামি তেওঁলোকক চৰিবলৈ দিওঁ আৰু দানা ইয়াত দিওঁ সিহঁতৰ কাৰণে চাপৰ আনি দিওঁ এইবিলাক সিহঁতক খুৱাওঁ আৰু গৰম পানীও দিওঁ বেয়া মানে সকলো সকলো ক্ষেত্ৰতে আমি তেওঁলোকক বচা মানে চেফটি কৰি থ'বলগীয়া হয় আৰু তেওঁলোকৰ কাৰণে আমি দিনে ৰাতিয়ে মানুহ থ'ব লাগিব তেওঁলোকৰ দিনে ৰাতিয়ে মানে ধৰ তেওঁলোকক চাই থাকিব লাগিব এটা দুটা কুকুৰা নথ'লে বেলেগ কথা ধৰ এতিয়া ধৰ আমিতো এতিয়া গোটৰ পইচা লৈ পিনেতো কুকুৰাটো পুহিছো তো সেইকাৰণে অলপ মানুহ লাগিয়ে থাকিব লাগিব কুকুৰাৰ লগতো হাঁহৰ লগতো তেনেকুৱা হাঁহকো তেনেকৈ যতন কৰিয়ে থওঁ হাঁহকো এতিয়া বেমাৰ তেনেকৈ হাঁহৰো বেমাৰ হয় নহয় বুলি ক'বলৈ হাঁহৰ প্ৰায়ভাগ মূৰ ঘূৰা যেতিয়া পোৱালিটো আনো আমি সিহঁতক পোৱালিটো ওলাওঁতে ইহঁতক আমি সেই চালনী হেৰিত দি এনেকুৱা লওঁতে পোৱালিটোক ঘূৰাব লাগিব পোৱালিটোক লৈ ঘূৰাই ঘূৰাই আমি থ'ব লাগিব তেতিয়া পোৱালিবিলাকৰ মূৰ নুঘূৰাই আৰু মূৰ নঘূৰাই আৰু প্ৰায়ভাগ কুকুৰা কুকুৰা মানে পেৰেলাইছত লিখা হৈ যায় ভেকচিনটো যদি ভেকচিনৰ হিচাপ আছে ভেকচিনৰ হিচাপৰ মতে দিব লাগিব ভেকচিনটো বেছি দিলে বেছি পৰিমাণে দিলে মানে কুকুৰা হাঁহ পেৰেলাইজ টাইপৰ হৈ যায় সেইকাৰণে ভেকচিনৰ হিচাপতহে আমি টু এম এল ফাইভ এম এল এনেকৈ চাই মিলাই দিবলগীয়া হয় আৰু হাঁহকো হাঁহক তোমাৰ পানীত চৰা বস্তু হয় তাক পানীত এনে এৰি দিব লাগে পানীত চৰিবলৈও দিব লাগে তেওঁলোকক আৰু ইহঁতৰ কাৰণে য'ত শুকান দিন হৈ যায় পুখুৰীত পানীও নাইকিয়া হৈ যায় তেতিয়া আমি মটৰৰ যোগেদি পানী পুখুৰীত ষ্টক কৰি দিওঁ আৰু তাতে আমি হাঁহক কৰোঁ আৰু ভেকচিন হাঁহৰ কুকুৰা সেইবিলাকৰ বেজী দিলে বেজী দিলে কুকুৰা কণীও সেনেকুৱা ধৰক পাৰে আৰু প্ৰতি তিনি চাৰি মাহৰ কুকুৰা পোৱালি আমাৰ কুকুৰা কণী আমি মেক্সিমাম পঁচিছটা ত্ৰিছটালৈকে কুকুৰা কণী পোৱালি উলিয়াওঁ আৰু সেই পোৱালিবিলাকক আমি থৈ আকৌ বেলেগকৈ তেওঁলোকক কুকুুৰাৰ কণীবিলাক মানে যিবিলাক কণী পোৱালি দিয়ে পোৱালি দিয়াৰ পিছত তেওঁলোকক আমি মাকৰ পৰা পোৱালিখিনিক অঁতৰাই আৰু তেনেদৰে তেওঁলোকৰ ভালকৈ থৈ যোগাৰ ভালকৈ তেওঁলোকক ছ ছাইড কৰি পিনে তেওঁলোকক যতন কৰোঁ তেওঁলোকৰো যতন কৰিবলৈ কাৰণে আমি সেই কাৰেণ্টৰ লাইট দিওঁ আৰু গৰমত পালে গৰমত লাইট দিওঁ কুকুৰাবিলাকক আৰু ভালকৈ মানে যিমান গৰমে থাকে কুকুৰা যিমান গৰমে থাকে সিমান কুকুৰাবিলাক ভালকৈ থাকিব পাৰে আৰু কুকুৰাবিলাকৰ সদায় খুলি দি বাহিৰা ফিল্ড জেগাত ফিল্ডলেখিয়া জেগাত এৰি দি তেওঁলোকৰ চোৱা চিতা কৰোঁ আৰু কুকুৰাবিলাকক পানীয়েও দিওঁ গৰম পানী আৰু তেওঁলোকক ভালকৈ থওঁ আৰু নিজৰ নিজৰ হেৰি ছাইডত নিজৰ নিজৰ তেওঁলোকক এটা এটা ৰুম লিখ হিচাপে তেওঁলোকক থৈ দিওঁ আৰু কুকুৰা য যেতিয়া আমি ভালকৈ যতন কৰি ভেকচিন চেকচিন দি ভেকচিন চেকচিন দি ইহঁতক ভালকৈ যেতিয়া ডাঙৰ দীঘল কৰোঁ তেতিয়া সিহঁতৰ ৱেটো আমি ভালকৈ পাওঁ কেজি চাৰিশ টকাকৈ মই কুকুৰা কেজি চাৰিশ টকাকৈ বিকো সেই চাৰিশ টকা কুকুৰা বিকি মই ঘৰৰ বহুতো মানে কে কুকুৰা চাৰিশ এক কেজিত চাৰিশ টকা আৰু মই তেনেকৈ কুকুৰা তিনি কেজি চাৰে তিনি কেজি কৈ বিকিছোঁ আৰু সেই কুকুৰাৰ পৰা মই নিজৰ ঘৰৰ কাৰণে ফ্ৰীজ ফ্ৰীজ কৈছো শ্বকেচ এটা লৈছোঁ আৰু ফ্ৰীজো লৈছোঁ ফ্ৰীজটো এইকাৰণে লোৱা হৈছে কুকুৰাৰ কাৰণে ফ্ৰীজত এই কুকুৰাৰ যিটো দৰৱ হয় সেইটো ফ্ৰীজত থ'বলগীয়া হয় আৰু সেইটো যেনেকৈ ধৰক কেতিয়াবা এনেকেতো ফাৰ্মাচীৰ পৰা আনিবলগীয়া হয় কিন্তু তথাপিও মই কুকুৰাৰ কিছুমান দৰৱ ফ্ৰীজত থ'বলগীয়া হয় আৰু সেইকাৰণে আমি তেওঁলোকক ভালকৈ যতন কৰিব লাগে কুকুৰাক আৰু কুকুৰাৰ ভেকচিনটো মাহ তিনি মাহৰ মূৰে মূৰে ভেকচিন দিব লাগে আৰু তেনেকুৱাতেই আমি মোৰ পূ পূজা বা সকাম পূজা পূজাত মোৰ কুকুৰা বহুতো বিক্ৰী হয় পূজা ত্যোহাৰ এনেকুৱা হ'লে পূজাত আৰু কুকুৰাবিলাকৰ ৱেটো তেনেকুৱা হয় দুই কেজি তিনি কেজি ডেৰ কেজি এনেকুৱাও মোৰ কুকুৰা ৱেট হয় সেইবোৰ কুকুৰা মই বিকি মই বহুতো মোৰ ল'ৰা ছোৱালীকো মই এতিয়া মোৰ ছোৱালী ছেকেণ্ড ইয়াৰত পঢ়াই আছো কুকুৰা বিকি আৰু কুকুৰাৰ দূৰেদি ঘৰত এতিয়া ফাৰ্মো কুকুৰা ফাৰ্মেই খুলি লৈছোঁ কুকুৰা ফাৰ্মেই খুলি ডাঙৰ দীঘল কুকুৰাৰ লগত ডাঙৰ দীঘল কৰি আছোঁ কুকুৰাৰ লগত লাগিয়ে থাকোঁ অনেক টাইম গৰম পানী লাগে আৰু টাইমে টাইমে গৰম পানী দিওঁ দানাৰ লগো দানা কিনি আনো বস্তা হিচাপে এটা ষোল্লশ ওঠৰশ টকা এনেকৈ বস্তা কুকুৰা দানাৰ বস্তা কিনি আনো সেই তেনেকুৱা বস্তাবিলাকত আমি দানা দি দানা এনেকুৱা থোৱা হেৰি আছে বাঁহৰ ডাঙৰ ডাঙৰ বাঁহৰ হেৰি কাটি লৈছোঁ বাঁহৰ তেনেকৈ ডাঙৰ ডাঙৰ ফুটা কৰি পিনে বনাই দিছোঁ তাত যেন কুকুৰা খাই হেৰি নাপায় প্ৰথমে তেনেকুৱা হেৰি পইচাৰ অভাৱ হোৱাৰ কাৰণে মই বাঁহৰ এনেকৈ বাঁহৰ ডাঙৰ ডাঙৰ ভুলুকা বাঁহেৰে সেইটো পানীৰ যোগান ধৰিছিলোঁ এতিয়া কিন্তু যেতিয়া মই এটা কুকুৰা যেনেকৈ বিক্ৰী হ'বলৈ ধৰিলে মই এতিয়া কুকুৰাৰ কাৰণে সেই পূৰা প্লাষ্টিকৰ পোৱা যায় সেইবিলাক লৈ মই কুকুৰাবিলাকক পানী গৰম পানী দিওঁ আৰু ভে বেজীও দিওঁ তিনি মাহৰ মূৰে মূৰে তেওঁলোকক ভে বিজী দিওঁ আৰু তেওঁলোকে সে ধুনীয়া উপাৰ্জন মই কৰি ঘৰ সংসাৰ চলাই আছো আৰু কি ক'ম আৰু কুকুৰা মতা কুকুৰাও আছে মতা কুকুৰা মোৰ আছে এতিয়া ওঠৰজনী এতিয়া য'ত হেৰি ডিচেম্বৰ মাহত আঁকৰা হয় আঁকাৰ কাৰণে মই কুকুৰা মোৰ কুকুৰা তাতেই বিক্ৰী কৰোঁ প্ৰায় মোৰ ঘৰৰ পৰাই কুকুৰা লৈ যায় কেজি ছিষ্টেম দি পিনে কেজি চাৰিশ টকা কেজি কৰি মই বিকি থাকোঁ আৰু প্ৰায় মোৰ জানুৱাৰী মাহত মোৰ কুকুৰা ভাল বিক্ৰী হয় আৰু কিছুমান আহে টোটেলকৈ মুঠকৈ মই কুকুৰা দি পঠিয়াওঁ সেই তেনেকুৱা কৰি মই উপাৰ্জন কৰি মই চলি আছো আৰু মই কুকুৰা যেতিয়া পুহিবলৈ প্ৰথম যেতিয়া ব্যৱসায় কৰিছিলোঁ তেতিয়া মোৰ কুকুৰা চব গোটেইখিনি মৰি গৈছিলে কাৰণ মই এই বেমাৰৰ বিষয়ে মই জনা নাছিলোঁ যেতিয়া মই পৰামৰ্শ কৰিলো পৰামৰ্শ ল'লোঁ কুকুৰা চিকিৎসকৰ পৰা তেতিয়া তেওঁ মোক ক'লে যে পোহৰ জেগে ৰ'দ পৰা জেগাত কুকুৰাটো থ'ব লাগে জেকা জেগাত কুকুৰা থ'ব নালাগে সেই তেতিয়াৰ পৰা মই নিজেই ভালকৈ কুকুৰা ঘৰো তেনেকুৱা বন মানে ফাৰ্মো তেনেকুৱা বনাই লৈছোঁ কুকুৰাৰ ফাৰ্ম আৰু এতিয়া বহলকৈ অহল বহলকৈ কুকুৰা হেৰিখিনি ব মানে বনাই দি ভাগে ভাগে কুকুৰা থওঁ মই এটা লোকেল লোকেল কুকুৰা এভাগে লোকেল কুকুৰা এটা ছাইডত থওঁ সোণালী কুকুৰা এটা ছাইডে থওঁ যেনে ধৰ সিহঁতে ইহঁতৰ লগত কোনো হেৰি নাথাকে ততে একশ্যন নকৰাকৈ থওঁ আৰু তেওঁলোকৰ হাৰৰ তেওঁলোকৰ যি গূ হয় সেই গূৰ পৰা মই গছপুলি গছৰ যেনেকুৱা ধৰ বাৰীত মোৰ বাৰীও বৰ ধুনীয়া বাৰী হৈছে আপোনালোকে আহিলে কেতিয়াবা চাব পাৰে মোৰ এই কুুৰাৰ যিটো পাই গূ হয় সেই গূ মই বাৰীত দি ধুনীয়া মই শাক পাচলি উপাৰ্জন কৰিব পাৰিছো এক শাক পাচলিত মই একো সাৰ দিয়া নাই কুকুৰা গূ হাঁহৰ গূ দিয়ে মই বাৰী মোৰ শাক পাচলি উৎপাদন কৰিছো আৰু সেইকাৰণে কুকুৰা হাঁহ ম গৃহিণী পুহিব লাগে আৰু মোৰ যিমান গৃহিণী বাই ভনী আছে মই সিহঁতক চবকে কম কুকুৰা হাঁহ ঘৰত পুহি আপুনি ভাল উপাৰ্জন কৰিব পাৰিব সেই উপাৰ্জন কৰাৰ লগত আপুনি নিজৰ ঘৰ সংসাৰখনো ভালকৈ চলাব পাৰিব আৰু এনেকুৱা কুকুৰা হাঁহ ঠাণ্ডাত ঠাণ্ডা লাগে গৰমত গৰম লাগে সেই গৰম লাগিলেও ফেন দিব লাগিব সেইকাৰণে কুকুৰা ফেনো দিব লাগে ফেন ভাগে ভাগে ফেন লগাই দিব লাগে মানে ভাগে ভাগে এখিনি নহয় দৰ মই এতিয়া ত্ৰিছটা পঁচিছ ত্ৰিছটা চল্লিছটা মই থৈছোঁ এটা ত্ৰিছটা চল্লিছটা কুকুৰা আছে তাত এটা ফেন দিছোঁ আৰু ত্ৰিছটা চল্লিছটা কুকুৰা আছে তাত মই ফেন দিছোঁ দৰৱ বেছিকৈ পালে সিহঁতি পেৰেলাইজ হৈ যায় কুকুৰাবিলাকৰ সেইকাৰণে দৰৱটো অলপ কমকৈ দিব লাগে মানে এভাগ আছে টু এম এল ফাইভ এম এল তেনেকুৱা কুকুৰা দৰৱ দিয়াৰ ভাগে ভাগে ভেকচিন ভেকচিনটোৰ ভাগ আছে ভেকচিনটো তিনিমাহ মূৰে মূৰে দিব লাগে সেইকাৰণে ভাগে ভাগে আপুনি তেওঁলোকক দৰৱটো দিব লাগে আৰু ঠাণ্ডা দিনতো ভেকচিন দিবই লাগে কাৰণ প্ৰায় কুকুৰা মানে ভেকচিন ভেকচিন নাপালে মৰি যায় আৰু বেছি এগাল হ'লেও কুকুৰা বেছি এগাল বেছিকৈ এগালকৈ থ'ব নালাগে নিয়মিত ভাগে ভাগে থ'ব লাগে কাৰণ কুকুৰা প্ৰায় কুকুৰা মানে ধৰ এনেকুৱা জু যুঁজিও মৰি যায় কিন্তু তেনেকুৱা কৰিব নালাগে ধৰ মতা কুকুৰা মতা কুকুৰা হিচাপে ছাইডত থ'ব লাগে আৰু মাইকী কুকুৰা মাইকী কুকুৰা হিচাপে থ'ব লাগে তেনেকৈ ভাগে ভাগে থ'লে আপুনি মানে ধৰক নিজৰ যিটো পশুপালনৰ চিকিৎসা পশুপালনৰ চিকিৎসা কৰা সেই তেনেকৈ কৰিব পাৰি আৰু কুকুৰাবিলাকক মানে কুকুৰাবিলাকক ৰ'টেশ্যন কৰি থাকিব লাগে একেটা জেগাতে দহ পোন্ধৰ দিন থ'ব নালাগে ভাগে ভাগে যেনেকৈ আজি ইয়াত দছ দিন থ'লে সেই জেগাডখৰ আপুনি চাফ চিকুণ কৰিবলৈ কাৰণে তেওঁলোকক ছাইড কৰি দিলে আকৌ বেলেগ এটাত জেগাত থ'লে এনেকৈ ৰ'টেশ্যন কৰি থাকিব লাগে কুকুৰাক একেল একেটা জেগাতে দছ পোন্ধৰ দিন থ'ব নালাগে কাৰণ তেওঁলোকে তেওঁলোকৰ গূ গোহৰ গূটো একেলিখীয়া গচকি থাকিলেও তেওঁলোকৰ মানে ধৰ ভৰি ঠেঙত আঠোত তেওঁলোকৰ ঘাঁও লাগি যায় সেইকাৰণে কুকুৰাখিনিক আপুনি বাৰে বাৰে মানে ধৰক সপ্তাহটোত এবাৰ বদলি কৰিবই লাগে কুকুৰাবিলাকক সেয়া তেওঁলোকক সেইডখৰ চাফা কৰি ভালকৈ চাফা কৰি পিনে আপুনি তেওঁলোকক কুকুৰাবিলাকক চাফা কৰি ছাইডত থৈ আৰু আপুনি তাত সেই কাঠৰ গুৰি বা পকা থাকিলে ভালকৈ পকাটো ধুই পিনে পানী পকা পানীটো দি পিনে পকাটো ভালকৈ ধুই পিনে আপুনি ছাইড কৰি দিয়ক আৰু ছাইড কৰিলে আপুনি চাব তেওঁলোকৰ ধুনীয়াকৈ মানে চাফা কৰি পিনে তাৰ ওপৰত সেই কাঠৰ গুৰি দিব পাৰে নহ'লে তুঁহগুৰি গুৰি এনেকৈ দি সিহঁতক আকৌ তাত ভৰাই দিব প লাগে তেতিয়া কি হয় বস্তুটো চে তেওঁলোকে ঠাণ্ডাও নাপায় আৰু সেই গূটোৰ ওপৰত তেওঁলোকক থাকিবলগীয়া নালাগে সেইকাৰণে আমি এইবোৰ সুবিধা মানে আমি পশু চিকিৎসকৰ পৰাই এইবোৰ কথা জানিলোঁ নহ'লে প্ৰথমে জনা নাছিলোঁ কাৰণে এইকাৰণে আমাৰ মানে মোক বহুতো কুকুৰা মোৰ প্ৰথমে বহুতো কুকুৰা মৰিলে কিন্তু এতিয়া এইবোৰ জানাৰ পিছৰ পৰা মই ভালকে কুকুৰাবিলাকক সুবিধা কৰি দিছোঁ আৰু কুকুৰাবিলাকক আপুনি নিজেই নিজৰ এতিয়াতো প্ৰায় তেনেকুৱা হেৰিবিলাক নাথাকেই কি বুলি কয় কাৰেণ্টৰ সুবিধাও তেনেকৈ নাথাকে প্ৰায়বোৰ তো সেই হ যদি পাৰে আপুনি যদি হেৰি হয় তেতিয়া আপুনি হ ৰ'দৰ ৰ'দৰ মানে ধৰ ৰাতিপুৱা সময়ত ধৰক আপুনি ফিল্ড জেগা এনেকৈ ফিল্ডৰ লেখীয়া চাৰি কোণাৰ ফেঞ্চিং মাৰি দিছোঁ মই ফেঞ্চিং এনেকৈ মাৰি ৰ'দৰ জেগাত সহক তেওঁলোকক থৈ দিছোঁ ৰ'দ জেগাটো পালে তেওঁলোকে আহল বহল ফুৰি মেলি নাচি মানে ইহঁতি যে নিজৰ জীৱন যাপন কৰি থাকিব পাৰে সেইকাৰণে মই ইহঁতক দীঘলীয়াকৈ এখন ফিল্ড বনাই দিছোঁ যাতে ফিল্ডটোত সিহঁতে চৰিব পাৰে আৰু তাত মই পানীৰ সুবিধা কৰি দিছোঁ দানাৰো সুবিধা তাত কৰি দিছোঁ তেওঁলোকে চৰি মেলি তাতো আৰু গধূলি সময়ত মই তেওঁলোকক ফাৰ্মত ভৰাই দিওঁ তেওঁলোকে তেতিয়া একদম কুকুৰা কোনখিনি ফ্ৰেছ থাকে আৰু কাৰেণ্টৰ সুবিধাটো দিছোৱেই কাৰেণ্টৰ সুবিধা যেতিয়া বেছি ঠাণ্ডা হয় এতিয়টো ঠাণ্ডা ডিচেম্বৰ মাহত জানুৱাৰী মাহত এইবাৰ ঠাণ্ডাটো পৰেই সেই ঠাণ্ডাটোৰ কাৰণে মই তেওঁলোকক ধুনীয়াকৈ সুবিধা কৰি দিছোঁ আৰু তেওঁলোকে ঠাণ্ডাৰ কোনো নাপায় গৰমত তেনেকৈ মই ফেনৰ সুবিধা কৰি দিছোঁ তেনেকৈ বিছটা চল্লিছটা কুকুৰাৰ লগত ফেন এটা এটা থাকে এনেকুৱা মই ব্ৰইলাৰো পুহিছোঁ আৰু লোকেল কুকুৰাও পুহোঁ হাঁহো পুহি মই নিজৰ জীৱিকা কৰি পিনে আছোঁ কিন্তু তাৰ ভিতৰতো আৰু আকৌ এটা কথা আছে কুকুৰা আকৌ বেছিভাগ কুকুৰা কি হয় মানে বেছিভাগ ম কুকুৰাই বেছি কুকুৰা হৈ গ'লে মানে তেওঁলোকে তেওঁলোকৰ মাজত যুদ্ধ যুঁজিয়াই সেইকাৰণে কুকুৰাবিলাকক অলপ ভাগ ভাগকৈ থ'ব লাগে অলপ আহল বহলকৈ থ'ব লাগে সেই তেওঁলোকক আহল বহলকৈ থ'লে মানে তেওঁলোকে সুবিধা পায় আৰু ভালকৈ ডাঙৰ দীঘল হয় সেইকাৰণে ডাঙৰ দীঘল কৰিবলৈ হ'লে ইহঁতক যতন ল'ব লাগিব আৰু যতন ল'বলৈ যেতিয়া আমি গৰম পানী গৰম পানী তেওঁলোকৰ পায়খানা যেতিয়া লেট্ৰিনটো এই যিটো গূ হয় পায়খানা গূখিনি যিখিনি গূ হয় সেই গূটো যদি আপুনি বাৰে বাৰে অঁতৰাই থাকে চফা কৰি থাকে সপ্তাহে সপ্তাহে আপুনি চাফা কৰি থাকে তেতিয়া আপুনি কি হয় বেমাৰ আজাৰ পৰা বহুতো মুক্ত হ'ব পাৰে আৰু প্ৰদূষণ মানে কি হয় প্ৰদূষণ বুলিবলৈ এইটো আৰু যেনেকৈ ধৰক তেওঁলোকক লেতেৰা থাকিলে তেওঁলোকে প্ৰদূষণ মানে ধৰ তেওঁলোকৰ প্ৰদূষণটো হয় সেইকাৰণে লেতেৰা থ'ব নালাগে আৰু অঁ বেছিভাগ সিহঁতক অঁতৰাই পিনে মানে ধৰ বেলেগ এটা হেৰিৰ লগত ব্যৱহাৰ কৰিবলৈ কাৰণে ধৰিব লাগে তেওঁলোকৰ যাৰ যিটো খ যতন দিব আপুনি খালে সেই যতনো চা চফা কৰি থ'ব লাগিব তেওঁলোকৰ যিটো পানীৰ যতন হয় সেইটোও চাফা কৰি থ'ব লাগিব পানীত যিটো আমি খাবলে দিম তাতো আমি দৰৱ দিওঁ যিটো কুকুৰাক মানে ধৰক দৰৱ দিব লাগে সেই দৰৱো দিওঁ কুকুৰাক সেই দৰৱ পানীটো দৰৱ থাকে দানাটো দৰৱ থাকে তেওঁলোকক আৰু ভেকচিনটোও থাকে পানীত খোৱা দৰৱটো মানে ধৰ তে যেতিয়াই পানী দিয়ে তেওঁলোকক যেতিয়াই পানী খাবলৈ দিয়া হয় তেতিয়াই সেই দৰৱটো দিব লাগে পানীৰ দৰৱ মানে তেতিয়া সেই কুকুৰা বেমাৰ নহয় বেমাৰ হ'ব চাফ চিকুণতা আৰু এটা কথা তেওঁলোকৰ পৰিষ্কাৰ পৰিষ্কাৰটো লাগিবই যদি একেটা ক পানী পে পৰি থাকে তাতে কুকুৰাটো যদি গেলিত মানে পানীটো গেলি থাকে বস্তুবোৰ তেওঁলোকে দানাবিলাকো গেলা থাকে তেনেকাতে বেমাৰ আজাৰ হয় সেইকাৰণে বেমাৰ আজাৰ নহ'বৰ কাৰণে তেওঁলোকে আমি তেওঁলোকক আমি ভালকৈ যতন ল'ব লাগে আৰু যতন ল'লেহে আমি দুই পইচা উপাৰ্জন কৰিব পাৰিম মই এই উপাৰ্জন কৰি মোৰ ঘৰখন চলি আছে আৰু মোৰ ল'ৰা ছোৱালীও লগত এতিয়াও মই পঢ়াই আছো ধন্যবাদ